মাছ ধৰাৰ ক্ষেত্ৰত কিছুমান পদ্ধতি যেনে জাল আপনাৰ এইটো কি কয় জাল বুলি কয় নেকি তাৰপাছত আপুনি বহুতো উন্নত ধৰণৰ জাল আছে এইটো দি আপোনাৰ মাছ ধৰাৰ পদ্ধতি এইটোৱেই আমি সৰুৰ পৰা চাই আছোঁ এইটো পদ্ধতিত মাছখিনি ধৰি ধৰাৰ যিটো পদ্ধতি এইবিলাকেই যেতিয়া আমি মাছ ধৰিব শিকিছোঁ আপোনাৰ নদীত খালত বিল মাছ ধৰা শিকিছোঁ মাছ ধৰা এটা বহুত নাও নৌকাখনত তল পানীত পানী নৌকাখনতে নৌকাখনত তাৰপিছত নদীত গেইছো নদীত যাইকেনে মাছ ধৰিব যাইছো কেতিয়াবা বহুত বতাহ আহিছে বতাহ আহিকেনে নাওখন ওলটাই দিছে তাৰপিছত আমি সাতৰি সাতৰি তাৰপিছত পাত্ত গৈছোঁ যাইপেনে আপনাৰ ৰাতি থাকছোঁ থাকিকেনে নাওখন ঠিক চিক কৰি আকৌ মাছ ধৰিব গৈছোঁ মানে বহুত বহুত বেয়া বতৰতে আমি মাছখিনি ধৰিছোঁ আমি দুখীয়া মানুহ হয় কাণে মাছ তাছ ধৰি আমাৰ জীৱন যাপন হৈ আছে আমাৰ মাছ ধৰাৰ বহুতো আপনাৰ এই আছে পদ্ধতি আছে এই পদ্ধতি পদ্ধতিটোৱেদি আমি মাছখিনি ধৰো ধৰিকেনে আমি বজাৰত বিক্ৰী কৰবা লৈ যাওঁ লৈকেনে বেপাৰীয়ে মাছখিনি লৈ যায় লৈকেনে আমাক পইচাখিনি দেই তাৰে আমি পইচাখিনি আনিকেনে ঘৰতে চাউল দাল আদি চবজি কিনি আনি তাৰপিছত আমি খাওঁ এনেকেই আমাৰ পৰিয়াল বা চলি থাকে

বহুত ধৰণৰ মাছ আমি ধৰো ৰৌ কাতল বোৱাল বায়ম গুছি বহুত ধৰণৰ মাছ আমি মাছো মাছ মাৰা পিছত আমাৰ বহুত বেয়া বতৰতো পৰিছোঁ মুখামুখি হৈছোঁ মুখামুখি হৈছোঁ তাৰে আপনাৰ আমাৰ লগত দুটা মানুহ গৈছে আমাৰ বহুতো হেল্প কৰিছে মাছ ধৰাৰ ক্ষেত্ৰত